মই বাগিচাৰ কামৰ বাবে কোৰ ব্যৱহাৰ কৰোঁ চাবুল ব্যৱহাৰ কৰোঁ কোৰটো গাঁত খান্দিবলৈ আৰু চাবুলটো গাঁত খান্দিবলৈ আৰু জবকা ব্যৱহাৰ কৰোঁ জাবৰ চাফা কৰিবলৈ